সেইদিনা মই কিনিলোঁ শ্লাইড ৰেঞ্চ এডাল শ্লাইড ৰেঞ্চ এডাল বোলো লাগিয়ে থাকে ঘৰত কেতিয়াবা সৰু সুৰা বস্তুৰ কাৰণেও লাগে কেতিয়াবা মটৰচাইকেলখন ঠিক ঠাক কৰোঁ কিবা এটা খুলিবলৈ নট টাইট কৰিব লাগে কেতিয়াবা চাইকেলখন খুলি পেলাই টাইট কৰিবলৈও লাগে আকৌ ঘৰৰ ভিতৰত কিবাকিবি বস্তুৰ কাৰণেও লাগে মাক পানী মটৰটোৰ কাৰণেও লাগে তাপা শ্লাইড ৰেঞ্চডাল মই আনিলোঁ শ্লাইড ৰেঞ্চডাল দোকানত ধুনীয়াই একদম চব ধুনীয়া হৈ আছে অইলিং কৰা আছে একদম পোন চব চাই মেলি আনিলোঁ তাৰপিছত আনি মই ঘৰত ইউজ কৰিছোঁ প্ৰথমদিনা মই ইউজ কৰিবলৈ বুলি লগালোঁ টাইট কৰিলোঁ টাইট কৰিছোঁ দেখিছোঁ ঘূৰাইছোঁ যেতিয়া সি লুজ হৈ হৈ যায় তাৰ ৰেঞ্চডাল মই লগাই যদি গৈ ঘূৰালে যদি ৰেঞ্চডালেই লুজ হৈ যায় সেই ৰেঞ্চডালে মই কিবা এটা বেলেগ বস্তু কেনেকৈ টাইট কৰিম তাৰপিছত আকৌ মই ৰেঞ্চডাল আকৌ অলপ আৰু অলপ টাইট কৰি মই তাৰপিছত নটটো ঘূৰাবলৈ চেষ্টা কৰিছোঁ তেতিয়া ৰেঞ্চডাল আকৌ এৰ খাই এৰ খাই আহে শ্লিপ হয় তাৰপিছত বেলেগ ইফালৰ পৰা ধৰি মই ৰেঞ্চডাল ঘূৰালোঁ তেতিয়া আকৌ ৰেঞ্চডাল ঘূৰালে কি হয় ৰেঞ্চডাল বেণ্ট এটা ছাইডে বেণ্ট হৈ গ'ল ইমান ঢিলা মেটেৰিয়েলৰ সেইটো সিহঁতে লোহা দিছে ৰেঞ্চডালে বেণ্ট হৈ গৈছে এতিয়া বেণ্ট হোৱা ৰেঞ্চডালেতো মই কাম কেনেকৈ কৰিম আৰু এতিয়াতো সিহঁতে দোকানখনত ঘূৰায়ো দিবগৈ নোৱাৰোঁ মই কাৰণ সেইটোতো বেণ্ট হৈ গ'ল এতিয়া দোকানে ঘূৰাই ঘূৰাই লয় নে নলয় বা এইখন বেণ্ট হোৱা ৰেঞ্চডাল আৰু মোৰ বেয়া লাগিছে কাৰণ ৰেঞ্চডাল মই কিনি আনিছোঁ প্ৰথম ব্যৱহাৰ কৰিছোঁহে ব্যৱহাৰ কৰা দিনাই সি টানটো হোৱা নাই একো ৰেঞ্জডাল পোনকৈও নুঘূৰে বেঁকাকৈও নুঘূৰে ঘূৰাব খুজিছোঁ টাইট নহয় ভালকৈ আৰু এবাৰ টাইট কৰিলে আকৌ ঢিলা কৰিব নোৱাৰি স্ক্ৰুটো সেই শ্লাইড ৰেঞ্চবোৰ তেনেকুৱা হ'লেতো আমি এতিয়া কেনেকৈ কাম কৰিম এতিয়া মই গৈ পানী পাম্পটো পানী উঠা নাছিলে মই অকমান এডজাষ্ট কৰি পেলাই বোলো স্ক্ৰুটো অলপ খুলি চাওঁ সেই স্ক্ৰুটো খুলিব পৰা নাই মই ৰেঞ্চডালেৰে ৰেঞ্চডাল এতিয়া লগালে আপোনাৰ ৰেঞ্চডাল ঢিলা নহয় ঢিলা কৰিলে আকৌ টাইট নহয় ৰেঞ্চডাল খুলিব লাগে এবাৰ আকৌ এবাৰ ৰেঞ্চডালেই এতিয়া যদি ৰেঞ্চডাল নিজে টাইট নহয় নটটো কেনেকৈ ৰেঞ্জডালেৰে মই টাইট কৰিম এনেকুৱা ৰেঞ্চটো এতিয়া মই কিনিতো লাভ নাই হোৱা মোৰ একো এইডাল ৰেঞ্চতো মোৰ এনে পইচাখিনি গৈছে এই ৰেঞ্চডালত ৰেঞ্চডাল বেঁকাও হৈ গ'ল ৰেঞ্চডাল মেটেৰিয়েলটোৱে কিজানি বেয়া মেটেৰিয়েলৰ ৰেঞ্চ হয় মেটেৰিয়েলটো বনাওঁতেই বেয়া মেটেৰিয়েলেৰে বনোৱা ৰেঞ্চ ছাগৈ সেইকাৰণে ৰেঞ্চডাল চলাব পৰা নাই এই ৰেঞ্চডালতো মোৰ কি কামতনো আহিব